অঁ হয় কোনে কৈছে আপুনি অঁ কোৱা শুনিছোঁ হয় হয় হয় আপোনাৰ নামটো কি আছিলে বাৰু অঁ ল'কেচনটো ক'ব নেকি অঁ এঙাৰখোৱা ফুকনৰ হাট ন ৰ'ব মই কাইণ্ডলি আপোনাক অকণমান সময় হ'ল্ড কৰিব পাৰিব নেকি মই চেক কৰি চাইছোঁ চাই জনাইছোঁ আপোনাক অঁ হেল্ল' অঁ আপোনাৰ পাৰ্চেলটো কিন্তু মোৰ ইয়াত দেখুওৱা নাই মই মই মোৰ পাৰ্চেলখিনিত আপোনাৰ পাৰ্চেলটো নাই আপুনি আপোনাৰ এড্ৰেচটো সলনি কৰিছিলে নেকি বাৰু হয় ত'

হয় আজি আজি দেখুৱাই আছে ন আপোনাক হেৰি ডেলিভাৰী কালি দেখুৱাইছে এতিয়া আপোনাক ডেলিভাৰীটো চাগে হয়টো চাগে বেলেগ এজনে লৈ লৈছে আপোনাৰ আগৰ এড্ৰেচটোত গতিকে আপুনি চিন্তা কৰিব নালাগে আপোনাৰ এড্ৰেচটোত আপোনাৰ বস্তুখিনি পাই যাব আপুনি আপোনাৰ ল'কেচনতে থাকিব নহয় নহয় জানোঁ

এতিয়া আপুনি চিন্তা কৰিব নালাগে আপুনি আপোনাৰ এড্ৰেচত আপোনাৰ বস্তুটো পাব লাগে দেখোন কেতিয়াবা কিবা কাৰণত অলপ আজিয়ে পাই যাব লাগে গ'ল য যদি আপোনাৰ এতিয়াটো পাছবেলাই হৈ গ'ল যদি আজি আপোনাৰ চাৰিটা বজাৰ আগত ল'ৰাজন গৈ নাপাইগৈ তেতিয়া আপুনি নিশ্চয় কাইলৈ আপুনি পাবগৈ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ